দহ হাজাৰ এশ পোন্ধৰ হাজাৰ দুশ পোন্ধৰ হাজাৰ এশ একাৱন্ন টকা দহ হাজাৰ তিনিশ চাৰি টকা এঘাৰ হাজাৰ চাৰিশ চল্লিছ টকা বাৰ হাজাৰ পাঁচশ পঁচপন্ন টকা চৈধ্য হাজাৰ নশ পোন্ধৰ টকা তেৰ হাজাৰ দুশ চল্লিছ টকা